মোৰ প্ৰিয় খেল হ'ল দৌৰ দৌৰ খেলি মই বহুত ভাল পাওঁ মই চায়েই ভাল নাপাওঁ খেলিও ভাল পাওঁ দৌৰ খেলটো খেলিলে তেজ চলাচল হয় শৰীৰৰ শৰীৰটো সুস্থ হৈ থাকে আৰু সেই খেলটো সকলোৱেই খেলিব লাগে গোটেই শৰীৰটোৰ তেজবোৰ চলাচল হয় সেইকাৰণে দৌৰ খেলটো সাধাৰণতে মানুহে খেলেই খেল মই চায়েই নহয় খেলি নিজেও ভাল পাওঁ দৌৰিও ভাল পাওঁ আৰু মই সকলোবোৰ কাম দৌৰা দৌৰিকেই কৰোঁ এই দৌৰ খেলটো মোৰ বহুত প্ৰিয় খেল আৰু আনকো মই দৌৰ খেলটো খেলিবলৈ কওঁ লগত লৈয়ো যাওঁ খেলাওঁ নিজে খেলোঁ এই সকলোখিনি কাম মই নিজে কৰোঁ দৌৰি ফুৰিব পাৰিলে সকলোবোৰ কামতেই আগবাঢ়ি যাব পাৰি দৌৰ খেলটো লৈ মই মোৰ শৰীৰটো সুস্থ কৰি ৰাখোঁ বন্ধু বান্ধৱকো লগত লৈ যাওঁ খেলি দৌৰ খেললৈ ব'লা যাওঁ আমি দৌৰি আহোঁ সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি ফিল্ডত দৌৰা হয় দৌৰ খেল খেলিবলৈ বুলি মোৰ লগৰ যিসকল বন্ধুবৰ্গ আছে সকলো লগত ওলাই যায় মানুহৰ শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ হ'লে দৌৰ খেলটো খেলিলে বহুত লাভদায়ক হয় যিকোনো ক্ষেত্ৰতে কৰ্মময় জীৱন আগবাঢ়ি যাবলৈ দৌৰ খেলটো খেলিব লাগে শাৰীৰিক বিকাশৰ ক্ষেত্ৰতেই দৌৰ খেলটো বহুত প্ৰয়োজনীয় দৌৰ খেল খেলিবলৈ গ'লে ৰাতিপুৱা অকমান সোনকালে দৌৰিবলৈ যাব লাগে আৰু নহ'লে সন্ধিয়া লাগো নালাগোতে সেই দৌৰ খেলটো খেলিব লাগে সকলোবোৰ মানুহে এই খেলৰ বিষয়ে বুজ নলয় বা বুজি নাপায় ক'লে বহুতে বেয়াও পায় কিন্তু খেল খেলিব লাগে খেল খেলাটো বহুত প্ৰয়োজনীয়